পচন সাৰ ব্যৱহাৰ কৰি মই ভালেই পাওঁ কেলৈ মানে পচন সাৰ দিলে ফুল হওক ফল মূল হওক যিকোনো হওক আপুনি গাৰ্ডেনিং কৰা সেইবোৰ লাহি পাহিকৈ বাঢ়ে ধুনীয়া হয় সেইবিলাক ভাল আৰু সেইবিলাকে দি মই ভাল পাওঁ